যিহেতু এইটো এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতেই এটা প্ৰশ্ন তোলা হৈছে সাংকৃতিক ঐতিহ্য সংৰক্ষণ কৰিবলৈ মোৰ পৰামৰ্শ কি বুলি ক'লে বৰ্তমান সংস্কৃতি এটা গোলকীকৰণৰ ফলত সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত আমাৰ যি আমাৰ লোপ পাবলৈ ধৰিছে আমাৰ সংস্কৃতি আমি ধৰি ৰাখিব পৰা নাই সেয়া বৰ্তমান একেবাৰে বিচাৰ্য্য বিষয় হৈ পৰিছে সংস্কৃতিক যিধৰণে আমি পূৰ্বপুৰুষে আমাৰ সংস্কৃতিক ধৰি ৰাখিব পাৰিছিল আমি আধুনিকতাৰ বলতেই হওক আমি যিখিনি কৰি ধৰি ৰাখিব পৰা নাই সেইখিনি আমি ৰখাৰ ক্ষেত্ৰত আমি চেষ্টা কৰি থাকিব লাগে আৰু সেইখিনি চেষ্টাই আচলতে আমাক নতুনকৈ ভবাৰ নতুনকৈ কাম কৰাৰ আৰ ক্ষেত্ৰতো সুযোগ দিব বা আমি ভবাৰ ক্ষেত্ৰত নিজৰ সংস্কৃতিখিনিক আমি ৰক্ষা কেনেদৰে কৰিম তাৰবাবে ভাবিবলৈ আমাক সুযোগ দিব আৰু মই যেতিয়া পৰামৰ্শ আগবঢ়াব বিচাৰিম বুলি যদি ভাবোঁ প্ৰথম কথা সংস্কৃতি সংস্কৃতি বুলি ক'লে সদায় এটা জাতি বা এটা জনগোষ্ঠীয় সংস্কৃতি আমি যি জনগোষ্ঠীৰ জনগোষ্ঠীৰ মাজত প্ৰচলিত হৈ আছে সেই জনগোষ্ঠীৰ মাজত মাজৰ মানুহখিনিয়ে ধৰি ৰাখিবই লাগিব আনৰ সংস্কৃতি আমি কোনেও ধৰি ৰাখিব নোৱাৰোঁ নিজৰ সংস্কৃতি আমি নিজে ধৰি ৰাখিব লাগিব আৰু সেইক্ষেত্ৰত যদি আমি মই ক'ব বিচাৰোঁ প্ৰথম যদি মই এতিয়া মই অসমীয়া হিচাপে মই মোৰ কেইটামান বিশেষ বিশেষ গুৰুত্বপূৰ্ণ উৎসৱ অনুষ্ঠান ৰীতি নীতি যদি মই ভালদৰে ধৰি নাৰাখোঁ সেই উৎসৱ অনুষ্ঠানখিনি আমি আমাৰ পিছৰ প্ৰজন্মক মানে আমাৰ প্ৰজন্মৰ পিছৰ প্ৰজন্ম যেনেকৈ আমি পাই আহিছোঁ সেইখিনি আমি দিব নোৱাৰিম তেনেক্ষেত্ৰত হয় আমি আধুনিক হৈছোঁ আমি আধুনিক হৈছোঁ কিন্তু আধুনিকতাৰ লগত খাপ খোৱায়ো নিজৰ সংস্কৃতিক ধৰি ৰাখিব পৰাটোৱেই হৈছে প্ৰকৃত চিন্তাৰ মানুহ বুলি মই ভাবোঁ আৰু নিজৰ সংস্কৃতিক নিজে জীয়াই ৰাখিবই লাগিব তেনেক্ষেত্ৰত আমি কৰিবলগীয়া এটাই কাম আছে যদিও আধুনিক হৈ আছে যিখিনি আমি মুখ্যতঃ আমাৰ যিখিনি ধৰক বিহুৱেই হওক বা আমি আধুনিকীকৰণৰ ফলত আনৰ সংস্কৃতিৰ লগত মিলাই পেনি তেনেকৈ কৰিলে আমাৰ নহ'ব একেবাৰেই আৰু বিহু বা অন্যান্য যিখিনি বা অন্যান্য জনগোষ্ঠীয় যিখিনি মিচিঙৰ বেলেগ হ'ব পাৰে বড়ো ৰাভা বড়ো ৰাভাৰ এতিয়া আমি অসমীয়া বুলি কোৱাৰ লগে লগে বহুখিনি কথাই আহি পৰে অসমীয়া সংস্কৃতিত আমি বহুতো জনজাতি জনগোষ্ঠীৰ সমিলমিলেৰে আমি যিহেতু আছোঁ আৰু সেই হিচাপে প্ৰত্যেক জনগোষ্ঠীৰ মাজত এটা সমিল সমিলমিলেৰে থকাৰ যি পৰম্পৰা পূৰ্বৰে পৰাই চলি আহিছে আৰু আমি সেই হিচাপত আমি সকলো সংস্কৃতিকে আমি সন্মান কৰা উচিত প্ৰথম কথা সকলো সংস্কৃতিকে আমি সন্মান কৰা উচিত নিজৰ কেৱল মোৰ সংস্কৃতিৰ কাৰণে মই হেৰি কৰিম এনেকুৱা নহয় আনৰ সংস্কৃতিক কেতিয়াও অৱহেলা কৰিব নেলাগে প্ৰত্যেকটো দিশতে বৰ্তমান যি সুবিধা আছে চৰকাৰী সুবিধাও আছে নিজৰ জনজাতি বা জনগোষ্ঠীক আগবঢ়াই নিবলৈ নিজৰ ভাষাখিনিক আগবঢ়াই নিবলৈ যিখিনি সুবিধা দিয়া হৈছে সেই সুবিধামতেই কামখিনি কৰিলে আমাৰ ভাল হ'ব আৰু অকল কেৱল আমি আমাৰ স্বকীয়তাখিনি বজাই ৰখাৰ ক্ষেত্ৰত সাংস্কৃতিক ঐতিহ্য খুবেই গুৰুত্বপূৰ্ণ বুলি ভাবোঁ আমাৰ নিজৰ স্বকীয়তা কি আমি কিহত অসমীয়া আমি সেইখিনি কথা আমি নিজেও জানো বা বুজি পাওঁ কিন্তু গতিকে সেই বুজি পোৱা কথাখিনি আন দহজনৰ আগতো যদি কোনো কোনোৱে সাংস্কৃতিক অৱহেলা কৰিছে বা আমি কেৱল এনেকুৱাও নহয় যে কেৱল লেখা মেলাৰ মাজতে আমি এইখিনি কথা কেৱল লেখা মেলাৰ মাজতে আমি ৰাখিম কিন্তু সেইটোও নহয় আৰু লেখা মেলাৰ মাজত সংস্কৃতিক ধৰি ৰাখিব নোৱাৰি আমাৰ আমি কৰিবলগীয়া কামৰ জৰিয়তেহে আমি কিমানখিনি এটা সংস্কৃতিক আমি ধৰি ৰাখিব পাৰিছোঁ এটা জাতিক আমি এটা ভাষাক আমি সংৰক্ষণ কৰিব পাৰিছোঁ সমাজখন কেনেদৰে আমি পৰিচালিত কৰিছোঁ এই গোটেই কথাবোৰে আমাৰ পৰিচয়ৰ কথাত সামাজিক পৰিচয় বা সামাজিক অস্তিত্বৰ পৰিচয়খিনিক আমাক সুযোগ দিয়ে আৰু সেইখিনি আমি কৰিবই লাগিব যেনেকৈ নহওক আমি যিমান যে যেনেকুৱা ধৰণৰ আমি কাম নকৰোঁ কিয় আমি যিখিনি যিখিনি অৱহেলা আমি কৰিব নেলাগে সেইখিনি আমি কৰিব নেলাগিব আৰু সদায়ে এতিয়া সংৰক্ষণ সংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ এতিয়া বৰ্তমান প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে বৰ্তমান সচেতন হৈ পৰিছে বৰ্তমান সেইটো খুব ভাললগা বিষয় বুলি ভাবোঁ আৰু সংস্কৃতি সংৰক্ষণ কৰিবলৈ বিভিন্ন সংগ্ৰাহালয় খোলাও দেখা যায় প্ৰত্যেক জাতি জনজাতিৰ মাজত কিছুমান সংগ্ৰাহালয় আছে যিখিনিয়ে যিখিনি অসমীয়া সংস্কৃতি বুলি ক'লে আমাৰ যি পৰম্পৰা যি ৰীতি নীতি পৰম যি খাদ্যাভ্যাস সাজপাৰ আ অলংকাৰ এই সকলোবোৰ দিশ সোমাই পৰে আৰু সাজপাৰেই হওক বা খাদ্যাভ্যাসেই হওক আমাৰ এটা পৰম্পৰাক ধৰি ৰাখে আৰু সেই পৰম্পৰাটোৱে আমাৰ নিজৰ স্বকীয়তাখিনিকে পালন কৰে এতিয়া আমাৰ অসমীয়া বুলি কোৱাৰ লগে লগেই চাদৰ মেখেলাযোৰ বা বা অন্যান্য যি ধৰক আ অলংকাৰৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন আ অলংকাৰ আছে সাজপাৰৰ ক্ষেত্ৰতো বিশেষকৈ মূগা পাট মূগা সেই এই ধৰণে বস্ত্ৰ উদ্যোগ এটাও জড়িত হৈ আছে আৰু এই অসমীয়া বুলি ক'লে আমাৰ সেয়ে প্ৰথম পৰিচয় বুলি ভাবোঁ তাৰপিছতে আমি আকৌ বাদ্যযন্ত্ৰৰ ক্ষেত্ৰত আমাৰ ঢোলটো আৰু বিহু বিহু হৈছে আমাৰ সেই সেই বস্তুখিনি আমি কেনেকৈ আমি আন দহজনৰ মাজতো কেনেদৰে আমাৰ নিজৰ সংস্কৃতিক জীয়াই ৰাখিব পৰাৰ লগতে আমি আনৰ বাবেও প্ৰেৰণ কৰিব পাৰোঁ সেইখিনি কথা আমি ধুনীয়াকৈ আমি কৰিব লাগে মানে বুলি ভাবোঁ মই আৰু সেইখিনি কৰাতো খুবেই প্ৰয়োজনীয় কাৰণ প্ৰজন্মৰ পিছত প্ৰজন্মই ধৰি ৰাখিবলৈ হ'লে আমাৰ সংস্কৃতিক বৰ্তাই ৰখাটো খুবেই প্ৰয়োজনীয় হৈ পৰে আৰু মই ভাবোঁ কেৱল কথা বা লেখা মেলা বা কথা বক্তৃতাৰ মাজতে এইবোৰ নাথাকি যিবোৰ সামাজিক পৰম্পৰা আছে সেই সকলোবোৰকে বিলাই দিবৰ বাবে সকলো সজাগ কৰিবৰ বাবে চেষ্টা কৰিব লাগে আৰু সাংস্কৃতিক ঐতিহ্য অকল এজন এজন এজনৰ সমাজৰো বহুত দায়িত্ব থাকে নিজৰ সংস্কৃতিক আমি কে কিদৰে দাঙি ধৰিছোঁ বা কিদৰে আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ সেইখিনি কথাও আহি পৰে আৰু তেনেক্ষেত্ৰত মই ভাবোঁ এইটো এটা খুব ভাল পদক্ষেপ ল'বলগীয়া কাম হিচাপে মই ভাবোঁ সাংস্কৃতিক ঐতিহ্য বহন কৰিবলৈ মানুহখিনি খুবেই সজাগ হ'ব লাগিব তাৰ বাবে যিখিনি কৰিবলগীয়া আছে যিখিনি ভাবিবলগীয়া আছে কেৱল হাতে কামে লাগিহে এইখিনি কাম কৰিব পৰা যায় আৰু নিজৰ ঐতিহ্যক নিজে ধৰি ৰাখিব পৰা নিজৰ শিপাডাল কেতিয়াও পাহৰি যাব নালাগে বুলি ভাবোঁ আৰু সংৰক্ষণ কৰিবৰ ক্ষেত্ৰত মই মানুহখিনি সজাগ হোৱাতো খুবেই প্ৰয়োজন কাৰণ নিজৰ জনগোষ্ঠীয় বস্তুখিনি আন এটা জনগোষ্ঠীয়ে কেতিয়াও ধৰি ৰাখিব নোৱাৰে বা আনৰ আদান প্ৰদান হ'ব পাৰে সংস্কৃতি বিশ্বজনীন সেইটো সকলোৱে জানে বা গোলকীয়তাৰ প্ৰভাৱতো সংস্কৃতিৰ আদান প্ৰদান হৈছে পাশ্চাত্যৰ সংস্কৃতি আমি বৰ্তমান সময়ত বহুতো গ্ৰহণ কৰি আছোঁ নিজৰ সংস্কৃতিক এৰি ধৰি কিন্তু এনে ক্ষেত্ৰত পাশ্চাত্যই গ্ৰাস কৰাৰ লগতে আমাৰ সংস্কৃতিক যথেষ্ট লোপ কৰাৰ ক্ষেত্ৰতো উদ্ভাসিত কৰে মানে বেছিকৈ হেৰি কৰিছে উদ্ভাস মানে আগভাগ লৈছে সংস্কৃতি লোপ কৰাৰ ক্ষেত্ৰত পাশ্চাত্যই বহুতখিনি কাপোৰেই হওক সাজপাৰেই হওক আ অলংকাৰেই হওক বা মানুহৰ কথা কোৱাৰ ধৰণ ৰীতি নীতি মানুহে ধৰ্ম বিশ্বাস সকলো কথাতে বা অন্যান্য ধৰ্মৰ প্ৰভাৱো বৰ্তমান সময়ত পাশ্চাত্যৰ অনুকৰণ গঢ় লৈ উঢ়িছে বা এ সেইখিনি নামঘৰ সংস্কৃতি আমাৰ অসমীয়া সংস্কৃতি সেইগতিকে তেনেধৰণৰ কথাবোৰ কেৱল পাশ্চাত্যৰ অনুকৰণ নাথাকে নিজৰ সংস্কৃতিখিনি নিজে যেতিয়া ব্যৱহাৰ কৰি থাকিব নিজেই যেতিয়া সেই সংস্কৃতিৰ মাজেৰে চলি থাকিব সংস্কৃতিৱান মানুহ হিচাপে গঢ় লৈ উঠিব এখন সমাজ তেতিয়াহে সমাজ এখন সুস্থ ৰূপত চলি থাকিব এয়াই এয়াই আচলতে ক'বলগীয় সংৰক্ষণ কৰিবলৈ প্ৰথমে নিজৰ জাতিটোৰ কৰণীয় যথেষ্টখিনি আছে সকলো কামতে আগভাগ লোৱাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ